হেল্ল' অঁ মোলৈ এটা ইমেইল আহিছিল য'ত কোৱা আছে যে মই হেনো বিলটো পে' কৰা নাই এতিয়ালৈকে ইলেক্ট্ৰিচিটি বিল টাইম পাৰ হৈ গ'ল কিন্তু মই অৱশ্যেই বিল অলৰেডি বিলৰ বিল পে' কৰিলোঁ পেটিএম এপৰ জৰিয়তে মোৰ নাম্বাৰ আছিল যিমান ধৰণৰ বিল আছিল মই গোটেইটো পে' কৰিলোঁ কিন্তু কিয় এতিয়া মোলৈ পুনৰ যে ইমেইলৰ যোগে মোলৈ বিল নাই দিয়া বুলি আহিছে মই বিল পে' কৰিলোঁ মোৰ ফাইভ হাণ্ড্ৰেড ফিফটি ৰুপিজৰ এটা বিল আছিল যিটো মই অলৰেডি পে' কৰিলোঁ কিন্তু বৰ্তমান পৰ্যন্ত মোৰ আকৌ ইমেইল আহি আছে যে বিল মই দিয়া নাই বা তেতিয়া মই চেক কৰিছে তেতিয়া দেখাই আছে মই বিল নাই দিয়া বুলি কিয় জানিব পাৰিম নেকি মইতো বিল অলৰেডি পে' কৰিলোঁ পেটিএম এপৰ জৰিয়তে মই কৰিছিলোঁ এতিয়া বিল পে' জৰিয়তে কৰিছিলোঁ আপোনালোকৰ এই বিলটো শোধন কৰিলোঁ ফাইভ হাণ্ড্ৰেড ফিফটি ৰুপিজৰ আছিল যিটো বিল অঁ ইমেইল আহিছিল প্লিজ মোৰ এই ইমেইলটো এই বিলটোৰ বিষয়ে আকৌ এবাৰ চেক কৰক আৰু পাৰিলে মোক কনফাৰ্মেশ্যন দিয়ক যে বিলটো কিয় তেনেকুৱা হৈছে হয়টো মই যদি পাৰে যদি কিবা ধৰণৰ প্ৰব্লেম হৈছে বা কোনোবা এপত যদি প্ৰব্লেম হৈছে প্লিজ মোৰ পেমেণ্টটো ৰিফাণ্ড কৰি দিব যাতে মই আপোনালোকক পুনৰ পে' কৰিব পাৰোঁ মোৰ ওচৰত বিল পেমেণ্ট কৰা ৰিচিপ্টখনো আছে সময়ো আছে বা মোবাইল নাম্বাৰো আছে যিটো মই আপোনালোকক দিব পাৰোঁ প্ৰমাণ হিচাপে যদি যদি কোনোধৰণৰ হেল্প নহয় তেতিয়াহ'লেতো মই কনজিউমাৰ ক'ৰ্ট যাব লাগিব য'ত গৈ মই আপোনালোকৰ ওপৰত কমপ্লেইন কৰিব লগা হ'ব পাৰে যদি আপোনালোকৰ তৰফৰপৰা কোনো ধৰণৰ হেল্প নাপাওঁ যিহেতু মই অলৰেডি বিল পে' কৰিলোঁৱেই দ্বিতীয়বাৰ মই বিল পে' কৰিব নোৱাৰোঁ কাৰণ এতিয়া সময়ো পাৰ হৈ গৈছে মোৰ ঘৰত বিদ্যুৎ সংযোগো কাটি দিয়া হৈছে যাৰফলত মই হয়টো কনজিউমাৰ ক'ৰ্টত গৈ আপোনালোকৰ এগেইনষ্টত ক'ল কৰিবগৈ লাগিব বা এপ্লিকেশ্যন দিব লাগিব ধন্যবাদ